ডেংগু বেমাৰৰ পৰা ৰক্ষা পাবলৈ হ'লে সুৰক্ষা হ'বলৈ হ'লে নলা নৰ্দমাত পানী হ'ব দিব নালাগে ঘৰৰ আশে পাশে থকা নলা এই সেইবিলাকত ডি ডি টি পাউদাৰ ছটিয়াব লাগে ঘৰত ধোঁৱা দিব লাগে শুওতে আঁঠুৱা লগাব লাগে ঘৰত শুওতে ৰক্ষা পাবলৈ আৰু অসুখ হ'লে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে সেই সুৰক্ষা পাবলৈ হ'লে ডেংগু বেমাৰৰ পৰা ধোঁৱা দিব লাগে আঁঠুৱা তৰিব লাগে ঘৰত শুওতে এইখিনিয়ে আৰু